হয় সকলোৰে থাকে তেনেকৈ মোৰো আছে মোৰো আকাশখন চাই ভাল পাওঁ মই আকাশখন আঁকি ভাল পাওঁ মই প্ৰাকৃতিক দৃশ্যবোৰ চাই ভাল পাওঁ তেনেকেই আঁকো ময়ো বেছি ভাগ মোৰো তেনেকেই থাকে যিবোৰ নদী আকাশ গছ গছনি এইবোৰে ভাল লাগে মোৰ এইবোৰ আঁকো এইবোৰ চাব বিচাৰোঁ মই সদায়